আমাৰ সংস্কৃতিত মহিলাৰ ঋতুস্ৰাৱক অসুবিধা হোৱা বা চুৱা হোৱা বুলি কয় মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত নিয়ম কিছু মানি চলিব লাগে আন সেই সময়ত আমাৰ বৰপেটাত বিশেষকৈ ৰান্ধনিঘৰত প্ৰৱেশ নকৰে আৰু অন্যান্য কাম থাপনাত চাকি দিয়া এইবিলাক কাম অসুবি ঋতুস্ৰাৱৰ সময়ত মহিলাক কৰিবলৈ দিয়া নহয় চাফ চিকুণৰ ফালৰ পৰাও মহিলাগৰাকীয়ে যথেষ্ট জিৰণিৰ দৰকাৰ হয় ঋতুস্ৰাৱৰ তিনিদিন সময় মহিলাগৰাকীক ৰেষ্ট দিয়া হয়